যোৱাকালি দোকান এখনৰ পৰা হেডফোন এডাল আনিছিলোঁ ভালেই আনিছিলোঁ তেতিয়া ভালকৈ বাজিছিলেই পইচাও ভালকেই লৈছিলে ঘৰত আহি পোৱা পিছত আকৌ হেডফোনডালে এটা ছাইদে নুশুনাই হৈ থাকিলে ছাৰ্জো ভালকৈ নোলোৱা হ'ল পিছত আনিব লগা হ'লে আৰু সেইখন দোকানৰ পৰা হেডফোন নানোঁ